আমাৰ অঞ্চলত অসমীয়া বড়ো মিচিং কছাৰী অহোম দেউৰী বিশেষকৈ এইকেইটা সম্প্ৰদায়ৰ লোক বসবাস কৰা দেখিবলৈ পোৱা যায় আমি সকলোৱে অঞ্চলটোত মিলাপ্ৰীতিৰে বাস কৰি আহিছোঁ বহুত সময়ত তেওঁলোকৰ লগত সঘনাই ভাগ বতৰা হৈ থাকে বিশেষকৈ উৎসৱ পাৰ্বনৰ সময়খিনিত গোটেইখিনি মানুহে একেলগতে প্ৰত্যেকটো উৎসৱ পালন কৰা দেখা যায় মাঘৰ বিহুৰ সময়ত গোটেইখিনি মানুহে একেলগতে মাঘৰ বিহু যি ধৰণে উদযাপন কৰে সেইধৰণে দেউৰী বিহুৰ দিনাখনো গোটেইখিনি মানুহ একেলগতে লগ হৈ দেউৰী বিহু উদযাপন কৰা দেখা যায় কিন্তু ঠিক একেধৰণে আলি আঃয়ে লৃগাংৰ দিনাখনেও কেৱল মিচিং মানুহখিনিয়ে নহয় গোটেইখিনি মানুহে একেলগতে সেই উৎসৱটো উদযাপন কৰা দেখা যায় গতিকে এই গোটেইখিনি সম্প্ৰদায়ৰ লোকে বহু দিনৰে পৰা অঞ্চলটোত মিলাপ্ৰিতীৰে বাস কৰিও আহিছে আৰু প্ৰত্যেকৰে নিজৰ নিজৰ উৎসৱ নিজে অকলে উদযাপন নকৰি সকলোৱে লগতে উদযাপন কৰা দেখা পোৱা গৈছে ঠিক তেনেধৰণে যিহেতু অঞ্চলটোত নামঘৰ এটাই হয় গতিকে গোটেইখিনি সম্প্ৰদায়ৰ লোক একেটা নামঘৰতে বছৰৰ বহুতকেইটা সময়ত একলগ হোৱা দেখা যায় যেনে ধৰণে ভাওনা বৰসভাৰ দিনটোতেই হওক বা ৰাজহুৱা ভাগৱত পাঠৰ দিনটোতে হওক এনেকুৱা ধৰণৰ দিনত প্ৰত্যেকটো সম্প্ৰদায়ৰ লোক নামঘৰলৈ যায় ঠিক তেনেধৰণে বিহুৰ সময়তো নামঘৰত প্ৰত্যেক সম্প্ৰদায়ৰ লোকেই সমানে সমানে যাইও আৰু একেলগতে উদযাপন কৰাও দেখা যায় তাৰোপৰি পূজা দেৱালী এনেকুৱা ধৰণৰ উৎসৱৰ সময়তো গোটেইখিনি লোকক একেলগতে থকা বা একেলগতে আনন্দ কৰা দেখিবলৈ পোৱা যায়